ভাৰতৰ এজন যদি ক'বলৈ যোৱা হয় বিশিষ্ট নেতা তেখেত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে ভাৰতক শিক্ষাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰত অধিক অৰিহণা যোগাইছে বুলি মই ভাবোঁ আৰু তেখেতে যোৱা বহুকেইটা বছৰ আমাৰ অসমখনক লগতে আমাৰ অন্যান্য ঠাইতো বহুভাৱে তেওঁ বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেখেতে বহুখিনি উন্নত কৰিছে শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা হয় বৰ্তমান শিক্ষাৰ যিটো দিশ সেই শিক্ষাৰ দিশটো তেওঁ বহুভাৱে আগতকৈ অধিক ভাল কৰিছে আৰু বিভিন্ন ধৰণৰ নিবনুৱা যুৱক যুৱতীক তেওঁ সম সংস্থাপন দিছে বুলি মই ভাবোঁ আৰু লগতে তেখেতে বিভিন্ন ধৰণৰ পৰীক্ষা পাতি ল'ৰা ছোৱালীৰ বিভিন্ন কাৰ্য্যকৰী ক্ষেত্ৰত অৱদান আগবঢ়াইছে বুলি মই ক'ব বিচাৰোঁ